মই সৰুৰে পৰাই আঁকি ভাল পাওঁ স্কুলত যেতিয়াৰ পৰা আঁকিবলে শিকিলোঁ লিখিবলৈ শিকিলোঁ তেতিয়াৰে পৰা খুব মই আঁকিবলে আগ্ৰহী আছিলোঁ আনুষ্ঠানিকভাৱে শিক্ষাবোৰৰ পৰাও শিকাৰ আকাৰ জ্ঞান লৈছিলোঁ পৰিৱেশ প্ৰাকৃতিক দৃশ্য কোনো এজন বিশেষ ব্যক্তিৰ বিষয়ে আঁকিবলৈ বিচাৰিছিলোঁ আৰু পাৰিছিলোঁ ছাৰহেঁতৰ ছাৰ মা দেউতাৰ বন্ধুবৰ্গৰ সহযোগিতাত আৰু যেতিয়াৰে পৰা স্কুলত প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰিবলৈ পাৰিলোঁ তেতিয়াৰে পৰা মই পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ প্ৰথম দ্বিতীয় নতুবা তৃতীয় পুৰস্কাৰ মই প্ৰায় পাইছিলোৱেই আৰু সেইকাৰণে শিক্ষাগুৰুসকলেও খুব মৰম কৰিছিল আৰু যিকোনো ধৰণৰ ছবি অংকন প্ৰতিযোগিতাত মোক সদায় ছাৰহঁতে আগুৱাই লৈ যায় তেনেধৰণৰে এটা কাহিনী এটা বিশেষ দিনৰ বিষয়ে মই ক'ব বিচাৰোঁ আমাৰ টেঙাখাত চহৰৰ আঞ্চলিকভাৱে আটাইকেইখন টেঙাখাত চহৰৰ অন্তৰ্গত আটাইকেইখন বিদ্যালয়ৰ পৰা আঞ্চলিকভাৱে এখন অধিৱেশন পতা হৈছিল আঞ্চলিক অধিৱেশন আৰু সেই অধিৱেশনখনত অংকন ছবি অংকন প্ৰতিযোগিতা চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল য'ত আটাইকেইখন বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰীসকল আহিছিল অংশগ্ৰহণ কৰিবলৈ তাৰে মাজত আমাৰ বিদ্যালয়ৰ পৰা মই আছিলোঁ আৰু প্ৰাকৃতিক দৃশ্য আঁকিবলৈ কৈছিল আৰু মই তাত আঁকি থৈ আহিলোঁ তাৰপিছত প্ৰায় চিত্ৰাংকণ প্ৰতিযোগিতাৰ ফলাফলবিলাকো ঘোষণা কৰিছিল আৰু মই টেঙাখাত আঞ্চলিক চিত্ৰাংকণ প্ৰতিযোগিতাত তৃতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ আৰু সেয়া মোৰ অভিভাৱক অভিভাৱিক অভিভাৱকৰ কাৰণে অৰ্থাৎ মা দেউতাৰ কাৰণে মোৰ বন্ধুবৰ্গৰ কাৰণে আৰু মোৰ শিক্ষাগুৰুসকলৰ কাৰণে যথেষ্ট গৌৰৱৰ বিষয়ে হৈ পৰিছিল আৰু মই নিজকে যথেষ্ট গৌৰৱাম্বিত অনুভৱ গৌৰৱ অনুভৱ কৰিছিলোঁ নিজক লৈ কিয়নো ছাৰহঁতৰ আশীৰ্বাদত মা দেউতাৰ আশীৰ্বাদত তেওঁলোকৰ সহযোগিতাত মই সেই প্ৰতিযোগিতাটোত নামিবলৈ সক্ষম হৈছিলোঁ আৰু এটা স্থান দখল কৰিলোঁ সেয়া মোৰ বাবে গৌৰৱৰ বিষয় যথেষ্ট তেওঁলোকে যেতিয়া মই সেই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিব বিচাৰিছিলোঁ তেতিয়া মা দেউতাহঁতে সকলোৱে যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল আৰু যেতিয়া মই ফলাফল লাভ কৰিলোঁ ছাৰে অৰ্থাৎ মোৰ শিক্ষাগুৰুৱে চিত্ৰাং চিত্ৰ অংকন কৰাৰ যিজনে মোক শিকাইছে অংকন কৰিবলৈ তেওঁ যথেষ্ট মোক উৎসাহিত কৰিছিল আৰু বিশেষ বিশেষ বিভিন্ন ধৰণৰ চিত্ৰাংকণ প্ৰতিযোগিতাত আগবাঢ়িবলৈ মোক অনুপ্ৰেৰণা যোগাইছিল আৰু তেওঁ লৈয়ো গৈছিল আৰু মা দেউতাসকলে ছবি আঁকিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় সা সুবিধা সেইবিলাক সকলোবিলাক কৰি দিছিল আৰু বন্ধুবৰ্গেও মোক যথেষ্ট উৎসাহিত কৰিছিল তই পাৰিবি তই পাৰিছ আৰু আৰু আগবাঢ়ি যা তেনেধৰণৰ কিছুমান কিছুমান উৎসাহমূলক কথা মোক কৈ প্ৰত্যেকটো মুহূৰ্ততে অনুপ্ৰেৰণা যোগাইছিল গতিকে মই তেনেধৰণৰ তেনেধৰণে মই চিত্ৰাংকণ প্ৰযোগিতাত পুৰস্কৃত হৈ আগবাঢ়ি যোৱা গৈ নিজৰ প্ৰতিভা বিকাশত যথেষ্ট মই সুবিধা পাইছিলোঁ বুলি ক'ম আৰু সেই ক্ষেত্ৰত মই যথেষ্ট আনন্দিত হৈছিলোঁ প্ৰতিযোগিতাত অং প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰাৰ লগতে সেই সময়খিনিত বন্ধুবৰ্গৰ সৈতে বহি ধুনীয়াকৈ নিজৰ মনৰ মনৰ পৰা ওলাই অহা কিছুমান দৃশ্য অংকন কৰিছিলোঁ নিজৰ নিজৰ মনোভ দৃষ্টিভংগীৰে আঁকিছিলোঁ ৰং কৰিছিলোঁ সেইবিলাকত আমাৰ ল'ৰালি কালৰ মনৰ যিবিলাক মনত থকা যিবিলাক কথা বা প্ৰকাশ কৰিব নোৱাৰা কিছুমান বস্তু চিত্ৰাংকণৰ বা ছবিটো প্ৰাকৃতিক দৃশ্যটো বা পৰিৱেশটো অংকন কৰাৰ লগে লগে মানে তাত প্ৰকাশ পাইছিল আমি মই সেইকণ সুবিধা পাইছিলোঁ বুলি মই ক'ব পাৰোঁ আৰু এই ক্ষেত্ৰত

সকলোৱে মোক সহায় কৰিছিল আৰু এতিয়াও মই নিজৰ যেতিয়া মন যায় আঁকিবলে তেতিয়া মই নিজৰ ইচ্ছা মতে মনৰ ভাৱ প্ৰকাশ কৰি কিছুমান বস্তু আঁকো যি মন যায় তাকেই আঁকো তেতিয়া যেতিয়া মনত ভাবি থকা ছবিটো বা কোনো এটা দৃশ্য যিকোনো এটা বস্তু আঁকিব আঁকো তেতিয়া মনে বহুত মোৰ মনটোৱে যথেষ্ট প্ৰশান্তি লাভ কৰে বুলি মই ভাবোঁ আৰু সেয়ে মই সুখী যে মই ছবি আঁকিবলৈ সক্ষম